অঁ মই আপোনালোকৰ তাৰপৰা এটা চাৰ্জাৰ লৈছিলোঁ কিনিছিলোঁ চাৰ্জাৰটো আজি তিনিদিন হৈছেহে চাৰ্জটো নোলোৱা হৈ গ'ল যে

হয় মোৰ নামতে আছিলে হয় চাই লওক হয় হয় সেইটোৱে সেইটোৱে তিনিদিন হৈছে এই ইমান সোনকালে বেয়া হৈ গৈছে যে ইমান দামী চাৰ্জাৰটো ইমান কুৱালিটী বুলি ক'লে ইমান ভাল বুলি ক'লে ন আপুনিটো মাৰ্কেটতকৈ বহুত দাম বেছি লৈছে ন সেইখন ভাল বুলি কৈ কিনে তাৰপিছতো যদি তিনি দিনত চাৰ্জাৰটো বেয়া হৈ যায় কি লাভ হ'ল মোৰ ইমান দামী চাৰ্জাৰ কিনি নাজানো আপুনি এইটো মোক ৰিপ্লে'চ কৰি দিব ৱাৰেণ্টি আছে বুলি কৈছিলে চাই ল'ব আপোনালোকে মই সেই চব নেজানোঁ মই তিনি দিন হৈছে মই ইমান দাম দি কিনিছোঁ মোক চাৰ্জাৰটো ৰিটাৰ্ণ লাগে অ'কে